প্ৰশ্নটোৰ উত্তৰ এনেদৰে দিব বিচাৰো যে ইস্কুলত ভ'কেশ্যনেল পাঠদান যেনে কাঠৰ পাম কাম প্লাম্বিং চিলাই হাঁহ কুকুৰা পালন পশু পালন আদি দিয়াতো উচিত কাৰণ এজন ছাত্ৰ ছাত্ৰী ভৱিষ্যতে তেওঁ জীৱনত উন্নতি পাব হ'লে জীৱনত কিবা নহয় কিবা এটা কাম কৰিব লাগিব যিহেতু তেওঁলোকে চৰকাৰী কিছুমান কামত নিয়োজিত হ'ব আন কিছুমান হয়তো নহ'বও পাৰে সেয়েহে তেওঁলোকে যদি স্কুলৰ পৰাই এই সকলোবিলাক কাম শিকে তেনেহ'লে তাহাঁতি নিজৰ ভৰিত নিজে থিয় দি খাব পাৰিব কাৰণ কাঠৰ কাম এটা শিকি শিকিলে তেওঁলোকে ভৱিষ্যতে বিভিন্ন কামত নিয়োজিত হ'ব পাৰিব ঘৰৰ কামেই হওক বা অন্য কিবা প্ৰয়োজনীয় বস্তুত কাঠৰ বহুত প্ৰয়োজন যেনে ঘৰৰ কামৰ দৰ্জা ওপৰৰ চিলিঙি খিৰিকি আদি কামত ব্যৱহাৰ হয় এইসমূহ শিকিলে তেওঁলোক ভৱিষ্যতে মিস্ত্রী হৈয়ো নিজৰ জীৱন পোহপাল দিব পাৰিব তাৰ উপৰিও প্লাম্বিং প্লাম্বিং কৰিলেও তেওঁলোকে বহুত কথা শিকিব এইসমূহ স্কুলত শিকোৱাতো বহুত প্ৰয়োজন বুলি ভাবো তাৰ উপৰি চিলাই ছোৱালীসকলৰ ছোৱালীসকলে যিহেতু সকলো কাম কৰিব নোৱাৰে যেনে কাঠৰ কাম প্লাম্বিং আদি কৰাতো তেওঁলোকৰ বাবে সহজ কথা নহয় সেয়েহে চিলাইৰ মেচিনৰ যদি তেওঁলোকে শিকে তেতিয়াহ'লে তেওঁলোকে নিজৰ নিজেই নিজৰ জীৱিকাটো যাতে চলাই দিব পাৰিব বিভিন্ন কাপোৰ আজিকালি ডিজাইনিং কৰি মানুহে পিন্ধিব সেইটো এটা চখ সেই চখটো পুৰাবলৈ মানুহে চিলাই দৰ্জি ওচৰলৈ যায় যদিহে ছোৱালীসকলে যদি এই চিলাই মেচিনটো শিকে তেনেহ'লে বহুতে বহুতো লাভ হ'ব তাৰোপৰি হাঁহ কুকুৰা পালন এই হাঁহ কুকুৰা পালনৰ কৰিলে ছাত্ৰ ছাত্ৰী দুয়োটাই উপকৃত হ'ব কাৰণ হাঁহৰ মাংসৰ যিহেতু অধিক দাম আৰু ইয়াৰ পৰা যিহেতু ডিমো পায় এইসমূহ দেহৰ বাবে এতি প্ৰ'টিন আৰু এইসমূহ মাঘবিহুৰ সময়ত ইয়াৰ দামসমূহ অধিক হয় হাঁহ তাৰোপৰি কুকুৰাসমূহৰো ডিমৰ আৰু মাংসৰ বহুত প্ৰ'টিন থাকে সেইসমূহ আমি ঘৰতে বাঁহৰ ঘেৰা দি বা কাঠৰ ঘেৰা দি পালন কৰিব পাৰো এইসমূহ পালন কৰিলে বহুতো ছাত্ৰ ছাত্ৰীৰ লাভ হ'ব বুলি মই ভাবো আৰু পশু পালন পশু পালনটো যিকোনো পশু পালন কৰিব পাৰে যেনে ভেড়া হওক ছাগলী হওক গৰু হওক এইসমূহ যদি স্কুলত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিকায় তেনেহ'লে ছাত্ৰ ছাত্ৰীসমূহ বহুত আগবাঢ়ি যাব পাৰিব পশু পালনৰ জৰিয়তে এজন যুৱক বা যুৱতীয়ে জীৱনত কাকো এটকাও পইচা নুখোজাকৈ চলি যাব পাৰে পশু পালন আজিকালি গোটেই ভাৰতবৰ্ষতে হওক দেখিবলৈ ভালদৰে পোৱা যায় বহুত লোকে এই পশু পালনৰ জৰিয়তে নিজৰ জীৱিকাৰ জৰিয়তে জীৱনটো আগবাঢ়িব পাৰিছে গতিকে পশু পালন এটা বহুত ভাল কাম